হেল্ল' কোনে কৈছে হেল্ল' কোনে কৈছে অঁ হয় হয় কওকচোন বাৰু কি আছিলে অঁ আছে বাউ কিতাপ কওকচোন বাৰু কি কি কিতাপ লাগিছিলে আপোনাক

অঁ আহিব আহিব তেতিয়াই

অঁ আহিব দাদা